আমাৰ ওদালগুৰিৰ পৰা এজন ল'ৰা খুব ধুনীয়া বক্সিং খেলি তেওঁ জয়যুক্ত কৰে আৰু তেওঁ সকলোকে আনন্দ দি গৈছে দি গৈছে মা মাক দেউতাক লগতে গাঁৱৰ মানুহকো সকলো বহুতখিনি তেওঁ আনন্দ দি দিছে তেওঁ জিকিছে তেওঁ ভালকৈ খেলিছে আমাৰ মনত বহুত বহুখিনি আমাৰ মনত আনন্দ লাগিছে আৰু কি আমাৰ ওদালগুৰি পৰা পৰাই পৰা ইমান ধুনীয়া এজন খেলুৱৈ ওলাইছে তাৰ বাবে আমি ভগৱানৰ ওচৰত সেৱা জনাইছোঁ যে তেওঁৰ স্বাস্থ্য বহু বহু মংগলেৰে থাকক আৰু ভগৱানে তেওঁক আ আগন্ত কাললৈ এনেকুৱা সুস্থ কৰি ৰাখে তাৰ বাবে তাৰ বাবে ভগৱানৰ ওচৰত সেৱা জনাইছোঁ আজি মা দেউতাকো বহুত তেওঁ আনন্দ দিছে আৰু মা দেউতাকৰ কিমান আনন্দ আমি সদায় দেখা পাই থাকোঁ ফে'চবুকত তেওঁলোকে বাহিৰলৈ গৈছে দেল্লী লৈ গৈছে দেল্লীৰ বাহিৰত বাহিৰলৈকেও গৈছে আমি সদায় ফে'চবুকত পাই থাকোঁ তেওঁক চাই এনেকুৱা লাগে যে মোৰো ল'ৰা এজন এনেকুৱাই ভগৱানে বনালে হয় বা বনালে হয় আমিও মোৰ ল'ৰাজনক মই এই এইটো ৰূপত চাব বিচাৰোঁ কিন্তু বিচাৰিলে নহ'ব ভগৱানে যাক যেনেকুৱা বনাইছে তেওঁৱে তেনেকুৱা ফল ভোগ কৰিব গতিকে আমি আমি সেইটো কেতিয়াও আমি ভুল বুজিব নালাগে যে তেওঁৰ ল'ৰাটো এনেকুৱা মোৰ ল'ৰাটো কিয় এনেকুৱা নহয় সেইকাৰণে আমি কেতিয়াও আমি সেইটো বেলেগৰ লগত আমি তুলনা কৰিব নালাগে তেওঁ ইমান ভাল কিন্তু মোৰ ল'ৰাকৰাকিটা এনেকুৱা কিয় নহ'ল কাৰণ কিয় ভগৱানে ভগৱানে আমাক সৃষ্টি কৰিছে ভগৱানে আমাক আমাৰ কপালত কি হ'ব লাগে আমাক ভগৱানে লিখিছে তাৰ বাবে আমি ভ ভগৱানে আমাক যেনেকুৱা বনাইছে আমি তাতে সন্তুষ্ট হ'ব লাগিব আৰু আৰু আজি আজিকালি স্কুল স্কুল স্কুলবিলাকনতো বহু ধৰণৰ খেল ধূল খেলা ধূলা হৈ থাকে ধৰক তাতেও বহুত ল'ৰা ছোৱালীবিলাক আগ্ৰতীয় আগ্ৰহ হৈছে যে খেলা ধূলা তেওঁলোকক কৰাই আৰু ধৰক ফাংচন আদি বহু ধৰণৰ কুইজ প্ৰতিযোগিতা আদি নানান ধৰণৰ আজিকালি আমাৰ ল'ৰা ছোৱালীবিলাকে বিদ্যা বিদ্যালয়তে শিকিব পাই পায় তাৰ বাবে মই নিঠয় আনন্দ হৈছোঁ আগন্তকাললৈকে আমাৰ ল'ৰা ছোৱালীবিলাক আকৌ ভাল আৰু যে বিদ্যালয়ত যে বহু কথা শিকিবলৈ পায় খে তাৰ বাবে মই ভগৱানৰ ওচৰত ভগৱানৰ ওচৰত সৰল প্ৰাৰ্থনা কৰিছোঁ আগন্ত কাললৈকে যে ভাল হয় আৰু আৰু আমি সকলোৱে এটা এটা ল'ৰা ছোৱালীক এই বহুত প্ৰেৰণা জনা দিব লাগে যে আমি অকল আমি বহুত মানে আন আনৰ ল'ৰা ছোৱালীৰ লগত মিলাই নিজৰ ল'ৰা ছোৱালীক সদায় ভাল মানে তেওঁৰ তেওঁৰ বিষয়লৈ তেওঁ এনেকুৱা কৰিছে তে তেনেকুৱা কৰিছে তাৰ বিষয়লৈ নিজৰ ল'ৰা ছোৱালীক বহুত মানে ক'ব লাগে ক'লে তেওঁলোকে কি হয় হয় নেকি তেওঁ মানে তেওঁৰ মনে তেওঁৰ মনত সেইটো আগ্ৰতা জাগে যে তেওঁৰ যদি এনেকুৱা কৰিছে ময়ো এনেকুৱা কৰিম সেইটো চেষ্টাইে আমাৰ কাৰণতে বহুত ডাঙৰ বহুত ডাঙৰ ঘৰ বান্ধি দিয়ে যেনেকুৱা কৰিব নোৱালি নোৱাৰিলেও তেওঁ যে এবাৰ মনত ভাবে সেইটোৱে আমাৰ বাবে বহুত বহুত ডাঙৰ মানে কথা আৰু আমাৰ আমি তেওঁ ভাবাটোৱে আমাৰ মনত এনেকুৱা লাগি গ লাগে যে যে মোৰ ল'ৰাটো এইখিনি কথা ভাবিছে তাৰ বাবে মই বহুত নিজে আনন্দ ল'ব পাৰোঁ বা তেওঁৰ কথাখিনি শুনি যে মই মই সেই ল'ৰাজনৰ কথা হয় সেই ল'ৰাজনৰ লগত মোৰ মোৰ ল'ৰাৰ অকণমানো তুলনা নাই কিন্তু সেই ল'ৰাজনৰ কথা যে কৈছে তাৰ বাবে মই বহুত আনন্দ নিজে ল'ব পাৰোঁ ল'ব পাৰোঁ আৰু সকলোকে মই এটা কথা মই ক'ব বিচাৰোঁ যে আমি কেতিয়াও মানে আমাৰ বিশেষকৈ আমাৰ পঢ়ি অহা পঢ়ি থকা ল'ৰা ছোৱালীক আমি কেতিয়াও ভাৰ দিব নালাগে সি এনেকুৱা কৰিছে সি তেনেকুৱা কৰিছে তুমিও তাৰ লগত গৈ এনেকুৱা কৰা তেনেকুৱা কৰা সেইটো আমি কেতিয়াও মাক মাক বাপেকে আমি কেতিয়াও ক'ব নালাগে তেওঁলোকৰ যি ইচ্ছা তেওঁলোকে নাচি ভাল পায় নাচিব দিব লাগে গান গাই ভাল পায় তেওঁলোকক গান গাব দিব লাগে তেওঁলোকে খেলি ভাল পায় তেওঁলোকক খেলিব দিব লাগে সেই তেওঁলোকক কেতিয়াও যে ক'ব ক'ব নালাগে সি খেলি কেনে ইমান ইমানখিনি নাম নাম কৰিছে গতিকে তুমিও তাৰ লগত সেইটোৱেই খেলা সেইটো কেতিয়া আমাৰ মাক বাপেকে চলিৰ ওপৰত মানে কি মানে দবাব কেতিয়াও আনিব নালাগে যে তেওঁ এনেকুৱা তুমিও এনেকুৱা হ'ব লাগিব সেই সেইটোৰ কাৰণে আমি মই এটাই এটাই কামনা কৰোঁ আমি মা আগতে ল'ৰা ছোৱালীক ভাল কৰিব যাওঁতে আমি মাক বাপেকে আগতে ভাল হ'ব লাগিব